দাদা মই আপোনালোকৰ পৰা পিজ্জা অৰ্ডাৰ কৰিছিলোঁ কিন্তু আপোনালোকৰ পৰা মই বাৰ্গাৰহে পালোঁ হয় মই পিজ্জাই অৰ্ডাৰ কৰিছিলোঁ আপোনালোকৰ ডেলিভাৰি বয়জনেও ইমান দেৰি কৰিছে অহাত তাৰপিছত মই যিটো অৰ্ডাৰ কৰিছিলোঁ সেইটোও অহা নাই এতিয়া মোক আপোনাৰ পিজ্জাটোহে লাগিছিলে নহয় আপুনি এইটো পাৰে যদি এক্সেচেঞ্জ কৰি দিয়ক নহ'লে মোক পইচাটো ঘূৰাই দিয়ক নহয় নহয় খাবলৈতো বাৰ্গাৰটোও পাৰিম কিন্তু মই অৰ্ডাৰ পিজ্জা কৰিছিলোঁ ন

নহয় বুজিছোঁ বাৰু কেতিয়াবা এনেকুৱা খেলিমেলি হৈ যায় কিন্তু এনেকুৱা ছাৰ্ভিচ দিলে ভাল নাপাওঁ নহয় আমি কাৰণ মই অৰ্ডাৰটো মই পিজ্জাই কৰিছিলোঁ বুজিছোঁ বাৰু যে কেতিয়াবা ভুল হৈ যায় কিন্তু এতিয়া আপুনি মোক এইটো সলনি কৰি দিয়ক পিজ্জাটো আপুনি দি দিয়ক এইটো মই খোৱাও নাই বাৰ্গাৰটো আপোনালোকে লৈ যাওক নাই নাই মই একো বেয়া পোৱা নাই কিন্তু মই কথাটো কৈছোঁ কাৰণ কেতিয়াবা আমাৰ মুডটো হয়তো ভাল নাথাকিব পাৰে কাৰণ এতিয়া বাৰু ইমান খং উঠা নাই কিন্তু কেতিয়াবা যদি আমি সঁচাকৈ আমাৰ খাবলৈ মন গৈ আছিলে কিবা এটা আহি গ'ল বেলেগ কিবা এটা তেতিয়া আমাৰ খং উঠিব নহয় জানো হয় হয় অঁ আপুনি বেয়া নাপাই যদি আপুনি এইটো প্লিজ চেঞ্জ কৰি দিয়ক হ'ব বাৰু ঠিক আছে দিয়ক